অঁ হয় বৰুৱা দা এই আপোনাৰ ওচৰলৈকে আহিছিলোঁ অঁ এই মই আমাৰ ঘৰৰ পিছফালে মানে আমাৰ চুইমিং পুল এটা বনাবলৈ মানে ঠিক কৰিলোঁ তাৰপৰা বনাই মেলিও গোটেইখিনি হৈ গ'ল বাৰু ফ্ল'ৰ চ'ৰ কৰিলোঁ বাকী ইটা চিটা এইবোৰ গাঁঠি ধুনীয়াকৈ বনালোঁ আৰু এতিয়া এই পানীৰ কথাটোকে বোলো পাতিবলৈ আহিছিলোঁ অঁ আপোনাৰ হে পুলটো আপোনাৰ বাৰ ফুট বাৰ ফুট

এই আমাৰ ঘৰৰ পিছফালে দিছোঁ অঁ এনেই এতিয়া আপোনাৰ পানী মোৰ হিচাপমতে দছ হেজাৰ লিটাৰমান লাগিব লাগে দিনে তাকেই বোলো সেই এই খবৰ মই এনে বাকী যিবোৰ পাৰ্মিচন উলিয়াব লাগে সেইবিলাক উলিয়ালোঁ বাৰু এতিয়া সেই পানীৰ ব্যৱস্থাটোৰ কাৰণে বোলো আপোনাৰ ওচৰলৈকে আহিম আহিলোঁ আৰু তাকে কিবা এটা এই কিবা এটা কৰক আৰু কেতিয়ালৈ ক'লে অঁ অঁ অঁ ঠিক আছে ঠিক আছে মই আহিম বাও অঁ অঁ